হয় কওকচোন হয় হয় কিহৰ চাৰ্জাৰী আচ্ছা ষ্ট'নৰ ঠিক আছে অঁ চাৰ্জাৰী হ'বটো আহি পেলাই আপুনি আহিলেই হ'ল আহি পেলাই ৰেজিষ্ট্ৰেচন কৰিলেই হ'ল আৰু খৰছ আমাৰ ইয়াত তেনে ইমান বেছি খৰছ নহয় বাজেটতে হৈ যাব কম বাজেটত হৈ যাব লাগে ভাল ডক্টৰ ডক্টৰ আছে ডক্টৰ ভৱানী শৰ্মা আছে মনোজ আছে ভাল ডক্টৰ আছে চাৰ্জাৰীৰ কিডনী ষ্ট'ন স্পেচিয়েলিষ্ট হয় ডক্টৰ ভৱানী

আপুনি ক'ৰ পৰা কৈছে ওডালগুৰিৰ পৰা ঠিক আছে আপুনি আহি আহক আহিলে হৈ যাব ডকুমেন্টছ একো নালাগে এনে আপুনি আগতে কাৰোবাক দেখাইছিলে নেকি

আপুনি এই ডক্টৰৰ ৰিপ'ৰ্ট খিনি লৈ আহি যাব লাগিব ৰিপ'ৰ্ট কেইটা লাগিব টেষ্ট তাত কৰালেও এতিয়া ইয়াত ডক্টৰে হয়তো আকৌ টেষ্ট কৰাব লগা হ'ব পাৰে আপুনি ৰিপ'ৰ্ট কেইটা তথাপি আপুনি ৰিপ'ৰ্টকেইটা লৈ আহিব আহি ইয়াত ৰেজিষ্টাৰ কৰিলে আপোনাৰ হৈ যাব ঠিক আছে থেংক ইউ